মই মিক্সাৰ এটা অৰ্ডাৰ দিছিলোঁ মিক্সাৰটো কামত চলাই খুব ভাল পাইছোঁ মই আৰু ঘৰৰ মানুহজনীও ভাল পালে আৰু এটা অৰ্ডাৰ দিবলৈ কৈছে এটাই ঘৰত চলাই কালি মানে অৰ্ডাৰ দি পঠিয়াব নেকি আনিবলৈ